আমি আমাৰ জীৱিকাৰ কাৰণে আমি প্ৰথমেই খেতি কৰোঁ আমি খেতি পথাৰত খেতি কৰি যি ধান পাওঁ খাই বৈ থাকি বাচাখিনি আমি বিক্ৰী কৰি আমি জীৱিকা নিৰ্বাহ কৰোঁ আমি ধান খেতি কৰোঁ জহা কৰোঁ বৰা কৰোঁ শালি কৰোঁ লাহি কৰোঁ সকলোবিলাক কৰি খাই বৈ যিখিনি বাচে আমি সেইখিনি চাউল বিক্ৰী কৰোঁ চাউল জহা চাউলৰ দাম এতিয়া কেজি পঞ্চাছ টকা বৰা চাউলৰ ধান পঞ্চাছ টকা ঠিক তেনেকৈ আমি সেইবিলাক বিক্ৰীও আমি জীৱিকা অৰ্জন কৰিব পাৰোঁ কৰিছোঁ আৰু আমি গাঁৱত বাস কৰোঁ যেতিয়া আমি গৰু ছাগলী হাঁহ কুকুৰা সকলো বেচোঁ সকলো পোঁহো পুহি মেলি আমি জীৱন নিৰ্বাহ কৰোঁ আৰু কুকুৰাৰ কেজি আজিকালি চাৰি পাঁচশ টকা আমি এতিয়া পাঁচশত নেবেচি চাৰিশত বেচিলেও আমাৰ প্ৰতি কেজিত আমাৰ হেৰি ছাগলীও ঠিক তেনেকৈ ডাঙৰ খাচী বনাব পাৰিলে পাঁচ হাজাৰ ছহেজাৰ পাওঁ ঠিক তেনেকৈ আমি সকলোৱে তেনেকেই জীৱন নিৰ্বাহ কৰিছোঁ আমাৰ সপ্তাহিক বজাৰখন ঘৰৰ ওচৰতে সেইকাৰণে আমি এইবিলাক কৰিবলৈ সুবিধা পাওঁ বিশেষকৈ শাক পাচলি নিকিনি আমি নিজৰ বাৰীতে সেইখিনি খেতি কৰোঁ আলু কচু লাও বেঙেনা কেৰেলা জিকা আদি সকলোবিলাক সেই খাই বৈ যিখিনি থাকে সেইখিনি আমি বেচি কিনি আমি জীৱন নিৰ্বাহ কৰিবলৈ সুবিধা পাওঁ সেইকাৰণে আমি সকলোবিলাক সেই জীৱন নিৰ্বাহ কৰিবলৈ আমি সেইখিনি সুবিধা লৈছোঁ আৰু সিদ্ধান্ত লৈছোঁ